স্কুলত যৌনশিক্ষা দিয়াতো প্ৰয়োজনীয়তা আছে আছে মানে ল'ৰা ছোৱালীবিলাকৰ নিজৰ কথাটো বুজি পাব নিজৰ আভাস হ'ব আৰু দেশৰ উন্নতি হ'ব ভুলপথে যোৱা কিছুমান দিশ বন্ধ হৈ যাব